হেল্ল' এইটো অ'লা এজেঞ্চীৰ হয়নে ন মই মানে অ'লা এজেঞ্চীৰ এখন কেব বুক কৰিছিলো তাৰ পিছত সেইখনত মানে মই কাহিলীপাৰালৈ যাবলৈ কেবখন বুক কৰিছিলো কিন্তু সিহঁতে মানে ইয়াত যিটো পইচা দেখুৱাইছে তাৰ পিছত সেইটো পইচা সিহঁতে মানে বেছি কৈছে আৰু হয় হয় সিহঁতে বেছি কৈছে এতিয়া মানে মই এতিয়া কি কৰোঁ সেইবাবে আপোনালোকৰ ওচৰত এইটো অভিযোগ দিলো আৰু সিহঁতক এতিয়া আপোনালোকে কি কয় হয় মানে এনেকৈতো বেছি ল'ব নোৱাৰে যিটো পইচা থাকে সেইটোহে ল'ব পাৰে